আমাৰ যোনখিনি স্থানীয় স্কুল আছে তাতে বহুত সম্পদৰে অভাৱ আছে আমাৰ স্কুলবোৰৰ যোনখিনি কোঠা আছে তাতেও সেইবোৰো ধৰক ভাল নহয় ভাল নহয় বুলি মই কিয় কৈছোঁ তাতে কোঠাবোৰত ধৰক ফেনবোৰ ভালকৈ নচলে গৰমৰ দিনত ল'ৰা ছোৱালীবোৰে যেতিয়া ফেন নোহোৱাকৈ ধৰক পাঁচ পাঁচ ছয় ঘণ্টা স্কুলত থাকিব লাগে সেইটোও বহুত অসম্ভৱ হৈ যায় পঢ়া শুনা কেনেকৈ কৰিব যদি গৰমৰ দিনত এনেকৈ যদি ঘামি জুমি থাকিবলগা হয় তাৰে ওপৰত আমাৰ স্কুলত স্কুলবোৰত ধৰক শিক্ষকৰ বহুত অভাৱ শিক্ষকৰ অভাৱ হোৱাৰ কাৰণে কি হয় এক এজন মাষ্টৰে ধৰক বহুতকেইটা স্কুলক একে পঢ়াব লগা হয় তাৰ কাৰণেও বহুত অসুবিধা হ'বলে হয় আৰু তাৰে ওপৰত আমাৰ পৰীক্ষাৰ আগলৈকে ছিলেবাছবোৰ শেষ নহয় ছিলেবাছবোৰ শেষ নোহোৱাৰ ফলত বেছিভাগ ল'ৰা ছোৱালীৰে পৰীক্ষা ভাল নহৈছিল তাৰে উপৰিও যদি আমি কওঁ বাথৰুমৰ ব্যৱস্থাও ভালকৈ নাছিলে বাথৰুমবোৰ ধৰক পকা বাথৰুম নাছিলে কেঁচা বাথৰুম আছিলে তাৰ কাৰণে সবতো সব ধৰক ষ্টু যোনখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছিলে বা সিহঁতৰো বহুত প্ৰব্লেম হৈছিলে ছোৱালীবোৰৰ বিশেষকৈ কাৰণ প কেঁচা বাথৰুম হোৱাৰ ফলত আমি ধৰক বাথৰুমবোৰ ইউজেই কৰিব পৰা নাছিলোঁ তাৰে উপৰি যদি মই কওঁ বান যিহেতু আমাৰ জিলাখন বহুত বানপানীৰ সমস্যা বানপানীৰ সেইকেইদিন আমি যে স্কুললৈ যাব পাৰিম সেইটো আমাৰ কাৰণে অসম্ভৱ লাগিছিলে যেতিয়া এই ধৰক এক দেৰ মাহৰ ভিতৰ এক দেৰ মাহ বা কেতিয়াবা সেই সময়খিনি দুই মাহলৈকে যায় যেতিয়া একাঁঠু একাঁঠু আমাৰ গোটেই ৰাস্তাত পানী হয় আমি স্কুললৈকে যোৱাটো আমি ভাবিবই নোৱাৰিছিলোঁ তাৰে উপৰিও আমাৰ যোনখিনি স্কু যোন স্কুলবোৰতো ভিতৰত বানপানী হয় যাৰ কাৰণে শিক্ষকো আহিব নোৱাৰিছিল আৰু আমিও স্কুললৈ যাব পৰা নাছিলোঁ মই এইটোৱেই ভাবোঁ যে যদি এইখিনি বস্তু বৰ্তমানৰ স্কুলবোৰত যদি এইখিনি বস্তু উন্নত কৰি তুলিব পাৰে যদি পকা ক্লাছৰুমবোৰ বনাব পাৰে ক্লাছৰুমবোৰত এখ একো একোখনকে ফেন দিব পাৰে শিক্ষকৰ যোনখিনি ধৰক অভাৱ সেইখিনি বস্তু যদি আৰু অলপ আৰু কেইটামান ধৰক শিক্ষকৰ যদি অভাৱটো যদি ঠিক কৰিব পাৰে তাৰে উপৰি যদি বানপানীৰ সময়খিনিত কেনেকৈ শিক্ষা ধৰক কেনেকৈ ধৰক এই গোটেই প্ৰচেষ্টাখিনি চলাই থাকিব পাৰে মানে যদি অনলাইন যোগেদিও যদি ক্লাছবোৰ ল'ব পৰা হয় সেইখিনি ব্যৱস্থাও যদি কৰিব পাৰি তেতিয়াও বহুতখিনি সুবিধা হয়